অসমত দুৰ্গা পূজা পালন কৰা হয় শংকৰ মাধৱৰ মিলনভূমি সেইটো কাৰণে আমাৰ সেই মাজুলীত দুৰ্গা পূজা নাপাতে শংকৰ উৎসৱ পাতে মাধৱ মাধৱ উৎসৱ মাধৱ জয়ন্তী এনেকুৱাকৈ পাতে কৃষ্ণ জন্মাষ্টমী পাতে ৰাস পূৰ্ণিমা ৰাস পূৰ্ণিমা বুলিলে মাজুলীয়ে উলহ মালহেৰে এই ৰাস উৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে পাতে সত্ৰ ৰংগমঞ্চ ইত্যাদিলৈকে উলহ মালহেৰে প পতা হয় লক্ষী লক্ষী পূৰ্ণিমা লক্ষ্মী পূৰ্ণিমাত একদম উলহ মালহেৰে ভাওনা সবাহ পাতে বৌদ্ধ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমাটো হ'ল এইটো সিমান বহলাই ক'ব নাজানো বাৰু হ'লেও বুদ্ধ পূৰ্ণিমা বুলি জানো আৰু কাতি বিহু প্ৰথম দিনা হ'ল উৰুকা দ্বিতীয় দিনা হ'ল কাতি বিহু এই তুলসী ৰুই চাকি বন্তি জ্বলাই আকাশবন্তি জ্বলাই উদযাপন কৰা হয় মাঘৰ বিহু কাতি মানে মাঘৰ উৰুকা মাঘৰ মে মেজি ভোজ ভাত খায় নৰা চৰা লগায় ঘ খানা খোৱা ঘৰ বনায় এয়া হ'ল মাঘৰ বিহু মেজি বিহু বুলি কোৱা হয় পিঠা পনা জা জা জা জলপান চিৰা পিঠা সকলো ধৰণৰ পিঠা বনোৱা হয় ব'হাগ বিহু কাতি বিহু অ কি ব'হাগ বিহুৰ হৈছে উৰুকা প্ৰথম হ'ল উৰুকা তাৰপিছত সেই মানুহৰ বিহু গৰুৰ বিহু গৰুৰ বিহু গা ধুৱাই চাট মাৰি ঘা ঘাটত গা গা ধুৱাই এৰাল দিবলৈ মাহ হালধি লগাই এৰাল দিবলৈ লৈ যোৱা হয় মানুহৰ মানুহ মানুহৰ বিহু মানুহৰ বিহুদিনা নতুন কাপোৰ কানি ইজনে সিজনক সেৱা সৎকাৰ কৰে ইজনে সিজনক বস্ত্ৰদান দিয়ে এয়া হ'ল আমাৰ ব'হাগ বিহু পালনাম অসমত সত্ৰ মহানগৰীৰ জেগা সত্ৰই সত্ৰই পালনাম পালে পালে আহি পালনাম গায় আলি আই লৃগাং মিচিংসকলৰ এয়া হ'ল অসমত আলি আই লৃগাং বিহু হিচাপে উদযাপন কৰা হয় আৰু নৰা নৰা চিগা মানে ধান দোৱাৰ পিছৰ মুহূৰ্তত মিচিংসকলে আলি আই লৃগাং বুলি বিহু পাতে নৰাচিগা বুলিও কোৱা হয় ভাওনা সবাহ অসমত অসমত এইটো এটা এইটো বছৰেকৰ জেঠ মাহৰ পৰা শাওণ মাহলৈকে এয়া হ'ল ও ভাওনা সবাহ প্ৰতি নামঘৰে নামঘৰে পতা হয় বিয়ানাম এয়া হ'ল আমাৰ মানে তুলনী বিয়া বৰ বিয়া বৰ বিয়া হ'ল প্ৰথম দিনাখন প্ৰথম বিয়া বিয়া মানে সেই টেকেলি বুলি কয় তাৰপিছত বিয়া বৰ বিয়া এয়া হ'ল বিয়া আ আইনাম আ আ আইসকলে এইবিলাক ও আই আইনাম গায় আইক মানে আৰাধনা কৰে দীপাৱলী দীপাৱলী হৈ হ'ল মম মমবাতি চাকি বন্তি জ্বলাই ফুৰফুৰি ফটকা ব'ম ইত্যাদিবিলাক ফুটাই এ ফূৰ্তি ফাৰ্তা কৰে ল'ৰা ছোৱালী ডেকা গাভৰু সকলোৱে ঘৰে ঘৰে দোকানে বজাৰে তাৰমানে শ্ৰীকৃষ্ণৰ যেতিয়া এইটো কি ৰা ৰাম অৱতাৰত যেতিয়া ৰামৰ বনবাস হৈছিলে বনবাসৰ পৰা যেতিয়া ঘূৰি আহিব তেতিয়া মানে সেই সময়ত মানে এইটো পদূলিয়ে পদূলিয়ে চাকি জ্বলাই বন্তি জ্বলাই মম জ্বলাই ফটকা ফুটাই ফূৰ্তি ফাৰ্তা কৰিব যে ৰামচন্দ্ৰ ঘৰলৈ ঘূৰি আহিব বিশ্বকৰ্মা বিশ্বকৰ্মা হ'ল যিবিলাক বিশ্ব ক কৰ্মকাৰ সেইবিলাকে মানে এ যিবিলাক যান্ত্ৰিক বনাই পেলাই মেকানিক হৈছে বিশ বিশ্ব কৰ্ম মানে অধিকাৰ কৰিছে সেই সেইজনকে বিশ্বকৰ্মা বোলা হয় সতনাৰায়ণ স সতনাৰায়ণ পূজা সতনাৰায়ণ পূজা এ সিমান বহলকৈ ক'ব নাজানো বাৰু হ'লেও সতনাৰায়ণ পূজা বুলি জানো তাৰপিছত হৈছে সিমানেই আৰু